পশুপালনৰ সৈতে বিভিন্ন ধৰণৰ ৰিস্ক ফেক্ট থাকে ধৰক পশুপালন কৰিবলৈ আৰ্থিক আয়ৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰত ৰিস্ক ল'বলগীয়া হয় যিহেতু পশুপালনসকলক বিভিন্ন বেমাৰ আজাৰো হয় পশুবোৰৰ সেইক্ষেত্ৰত ৰিস্ক থাকে বহুত বেমাৰ আজাৰ হ'লে বহুত পশু মৰি যায় মৰি গ'লে তেওঁৰ বহুত পশুপালকজনৰ লোকচান হয় এই ক্ষেত্ৰত বহুত ৰিস্ক থাকে তথাপিও যিহেতু বেমাৰ হ'বই সেই ক্ষেত্ৰত ডক্টৰৰপৰা পৰামৰ্শ লৈ দৰৱ পাতি খুৱাব লাগে তেনেকুৱা বহুত বিভিন্নধৰণৰ উপায়ো আছে সেই ক্ষেত্ৰত পশুপালকজন ভাগি পৰিব নালাগে তেওঁ সাহস দেখুৱাব দুঃসাহস কৰিব লাগে পশু যাতে তেওঁ মন ভাঙি নিদিয়ে পশুবোৰ মৰিলে তেওঁ আকৌ পুহিব লাগে তেনেকৈ পুহি থাকিলে মই ভাবোঁ তেওঁ বহুতো লাভাম্বিত হ'ব যদি তেওঁ পশুপালন কৰা বাদ দিয়ে তেতিয়াহ'লে তেওঁৰ মন ভাগি যদি পশুপালন বাদ দিয়ে তেতিয়া তেওঁৰ ইনকামো কমি যাব সেই ক্ষেত্ৰত তেঁও সাহস দেখুৱাব লাগে যিহেতু মৰিবই পশু বেমাৰ আজাৰত তাতে ডাক্তৰৰ পৰামৰ্শ লৈ দৰৱ পাতি আনি খুৱাই খুৱাব লাগে খুৱালে মই ভাবোঁ তেওঁ বেমাৰ আজাৰ খুৱ কম হ'ব পশুবোৰৰ তেওঁ এটা ভাল ইনকম পাব আৰু বিভিন্নধৰণৰ উপায় আছে সেইবোৰ উপায় তেওঁ বিচাৰিব লাগিব সেইবোৰ ভালদৰে কৰিব লাগিব তেতিয়া তেওঁ তেতিয়া তেঁওৰ আৰ্থিকভাৱে সবল হ'ব পাৰিব সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে বেমাৰ আজাৰ হলে ডক্তৰৰ পৰামৰ্শ লৈ দৰৱ পাতি খুৱাব লাগে আহ বিভিন্ন ধৰণৰ ৰিস্ক থাকে সেই ৰিস্কবোৰ লৈয়ে তেঁও পশুপালন কৰিব লাগিব